হেল্ল'ও অঁ দাদা এই মই কাকজানৰপৰা ক'লোঁ মানে মোৰ বিয়া এখন আছে মিঠাই অলপ সৰহকৈ লাগে তাৰিখটো ৰ'ব মই তাৰিখটো বাৰু পিছত জনাম আপুনি দিব পাৰিব নহয় অঁ ঠিক আছে হেৰি কৰিব মানে মোক ছয় হাজাৰমান মিঠাই লাগে ধৰক অঁ ৰসগোল্লা অঁ মই বিয়াৰ দিনা ৰাতিপুৱা নিম অঁ অঁ সেই আৰু এটা কথা কওঁ এনেই অলপ ৰেহাই মূল্যত পাম নহয় ছাগৈ অঁ কিমানমান দিম বুলি ভাবিছে আপুনি ৰেহাই পাৰ পিছ মানে অঁ কিমান দিব দুটকা অঁ হ'ব ঠিক আছে বাৰু মই আপোনাক জনাম কিন্তু লাগিব আকৌ মোক দেই অঁ হ'ব ৰাখিছোঁ